দুহেজাৰ একৈছ চনৰ পাঁচ জুন দুইহেজাৰ বাইছ চনৰ তিনি এপ্ৰিল দুহেজাৰ তেইছ চনৰ বিছ জুন দুহেজাৰ দহ চনৰ এঘাৰ জুন দুহেজাৰ বিছ চনৰ একৈছ এপ্ৰিল